আমাৰ অঞ্চলটোত এৰী সূতাৰে তাঁতশালত বহি পেলাই তাতঁতশালত বহি পেলাই গামোচা গামোচা মেখেলা চাদৰ আদি নিজ হাতেৰে তৈয়াৰ কৰা হয় আৰু আমাৰ ওচৰৰ ওচৰীয়া অঞ্চলৰ চুবুৰীৰ মানুহবোৰে এনেকৈ তাঁতশালত বহি বহি এৰী সূতাৰে কাপোৰ বোৱা কাম কৰে